আপুনি ক্ৰিকেটৰ বিষয়ে কিবা জানে নেকি ক্ৰিকেটৰ বিষয়ে মই জনাতো মানে অলপ অলপ জানোৱেই বাৰু আজিকালিতো সৰুৰ পৰা ডাঙলৈকে বহুতে ক্ৰিকেটৰ বিষয়ে জানে আৰু ক্ৰিকেটৰ খেল চায় বিশেষকে যেতিয়া ভাৰত ইণ্ডিয়া টিমে বেলেগ দেশৰ টিমৰ সৈতে খেলে তেতিয়াতো বহুতে চায় ক্ৰিকেট আৰু দুহেজাৰ তেইছ বৰ্ষত ইণ্ডিয়াত টিমে যিধৰণে প্ৰদৰ্শন দেখালে সেয়াওটো বহুতেই ভালেই আছিল এখনো নহৰাকৈ ফাইনেল পালেগৈ কিন্তু ছেমি ফাইনেলটো ভাল প্ৰদৰ্শন দেখালে নিউজিলেণ্ডৰ সৈতে কিন্তু যেতিয়া অষ্ট্ৰেলিয়া হৈ অষ্ট্ৰেলিয়া সৈতেই ফাইনেল পৰিলে ইণ্ডিয়াৰ ইণ্ডিয়াৰ হৈ তেতিয়া ফাইনেলতো আমি যিটো আশা কৰিছিলোঁ ইণ্ডিয়া টিমৰ সৈতে সেই আশা আমি নাপালোঁ কাৰণ ইমান ভাল প্ৰদৰ্শন দেখাব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ সৈতে তথাপিও এতিয়াও আমাৰ ভৰসা ইণ্ডিয়া টিমৰ সৈতে থাকিব আৰু আছে আৰু ভৱিষ্যতেও থাকিব আৰু ক্ৰিকেট খেলটো আমাৰ গাঁৱে চহৰতে খেলি থাকে আৰু আমাৰ প্ৰায়ভাগ গাঁৱত সৰু ল'ৰা ছোৱালীবিলাকে খেলে ডাঙৰবিলাক ডাঙৰ ল'ৰা ছোৱালী লয় আপোনাৰ ফিল্ডত গৈ ক্ৰিকেট খেলে হৈছে ন